মোৰ অসমীয়া ভাষাটো ভাল লগাৰ কাৰণসমূহ হৈছে অসমীয়া ভাষাটোৰ আপোনাৰ বহুতো মিঠা শব্দ থাকে আৰু মানুহবোৰক বেছিকৈ আকৰ্ষিত কৰে বাহিৰৰ বাহিৰৰ মানুহবোৰো আহি পেলাই অসমীয়া ভাষাত অসমত বেছি সংখ্যক মানুহে অসমীয়া ভাষাটোৱে জানে যোন যিমান ধৰণৰ জাতি জনজাতি আমাৰ অসমত আছে সকলোৱে অসমীয়া ভাষাটো সুন্দৰভাৱে ক'বলৈ জানে অসমীয়া ভাষাটোত বহু ধৰণে মিঠা মিঠা শব্দ আছে বহু ধৰণৰ মিলাপ্ৰীতি আছে অসমীয়া ভাষাটোৰ দ্বাৰা আমাৰ অসমত বহুতো লোক লোকে মিলাপ্ৰীতিৰে মিঠা মানে ভালকৈ মিলিজুলি থাকে আৰু আমাৰ অসমীয়াত অসমীয়া ভাষাটোৰে জড়িত বহুতো গীত মাত বহুতো সাধু কথা বহুতো ধৰণৰ ৰচনা বহুতো ধৰণৰ নাটক চলচিত্ৰ ধৰণৰ বস্তু কৰোঁ কৰা হয় আৰু সেই বাবে আৰু আমাৰ অসমীয়া ভাষাটোৰে ৰচিত গীত মাতসমূহ অতিকৈ সুন্দৰ হয় যোনবোৰ শুনিবলৈ মনোমোহাও হয় সেইবাবে মোৰ অসমীয়া ভাষাটো অতি প্ৰিয় আৰু অসমীয়া ভাষাটোৰে আমি বহুতো মানুহৰ লগত মন প্ৰীতিৰে কথা পাতিব পাৰোঁ